পৰ্যটনে আমাৰ আমাৰ অঞ্চলবিলাকত নিজ নিযুক্তিত সুযোগ উন্নত সঁচাকৈ কৰিব পাৰে কিয়নো পৰ্যটন ক্ষেত্ৰই পৰ্যটনৰ ক্ষেত্ৰত বহুত দেশ বিদেশৰ পৰা পৰ্যটক আহে পৰ্যটকবিলাক আহিলে আমাৰ অসমৰ লগতে ভাৰতবৰ্ষৰে উন্নতি হয় কিয়নো পৰ্যটকবিলাকে আমাৰ যেতিয়া অসম ভ্ৰমণ বা ভাৰত ভ্ৰমণলৈ আহে সেই সময়ত সেই সেই দেশখনৰ যিকোনো এটা হেৰিয়ত তেখেতসকলক কাৰেঞ্চি দি কেনে যেতিয়া বজাৰ কৰিব বা আমাৰ ইয়াৰ পৰা বস্তু কিনি নিব বা খাদ্য খাব সেই সেই সেইসমূহ আমাৰ আমাৰ দেশৰ বা ৰাজ্যৰ বহুত অৰ্থনৈতিকভাৱে আমাৰ দেশখন আগবাঢ়িব পাৰে কিয়নো পৰ্যটকে আমাৰ দেশখনক বহুত কিবা কিবি দি যাব পাৰে আৰু মোৰ পৰ্যটকৰ লগত ভাৱ বিনিময় হৈছে আৰু মোৰ খুব ভাল ভাৱ ভাল ভাৱ বিনিময় হৈছে কিয়নো পৰ্যটকসকলে আহিলে আমাৰ বোলে আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ পৰাই এজন পৰ্যটক আহিছিলে আৰু তেখেতসকলে আমাক যেতিয়া ইয়াত কথা বতৰা পাতে তেখেতসকলে দুভাষী লৈ আনে দুভাষী আনি কেনে আমাৰ লগত ভালকৈ কথা পাতে আমি যেনেকৈ কথা পাতোঁ আৰু সেই দুভাষীজনে আমাৰ অসমৰে বা ভাৰতবৰ্ষৰে এজন যুৱক নিযুক্ত হ'ব পাৰে এটা ভাল এটা পইচাৰ আহৰণ কৰিব পাৰে সেই গতিকে মই পৰ্যটকে পৰ্যটকসকলক পৰ্যটক পৰ্যটন ক্ষেত্ৰ বা পৰ্যটকসকল আহিলে আমাৰ দেশখনৰ লগতে ৰাজ্যখনৰ এটা ভাল উন্নতি হয় বুলি মই ক'ব পাৰোঁ আৰু পৰ্যটক পৰ্যটন ক্ষেত্ৰই এটা অঞ্চলৰ মানে অকল এঘৰ এঘৰৰ মানুহ বা এজন দুজন মানুহৰ নহয় এটা অঞ্চলৰ উন্নতি সাধন কৰিব পাৰে কিয়নো পৰ্যটক ক্ষেত্ৰ গঢ় লৈ উঠিলে বহুত দেশ বিদেশৰ পৰা মানুহ অগণন অহা যোৱা হয় আৰু সেই অহা যোৱাত আমাৰ দেশখনৰ বহুত উন্নতি হয় বুলি মই ক'ব পাৰোঁ